এক এক দুহেজাৰ পাঁচ দুই এক দুহেজাৰ পাঁচ তিনি এক দুহেজাৰ পাঁচ চাৰি এক দুহেজাৰ পাঁচ পাঁচ এক দুহেজাৰ পাঁচ